মানুহৰ জীৱনত খেলা ধূলাৰ প্ৰভাৱ একেবাৰে গভীৰ আৰু বহুমুখী শাৰীৰিক মানসিক সামাজিক আৰু আধ্যাত্মিক দিশত খেলা ধূলাই মানুহৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম কৰে জীৱনৰ সামগ্ৰিক গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত খেলা ধৰাৰ গুৰুত্বপূৰ্ণ অধিক খেলা ধূলাই মানুহৰ শাৰীৰিক গুণগত মান উন্নত কৰে খেলা ধূলাৰ মুখ্য লক্ষ্য হৈছে শাৰীৰিক সুস্থতা বজাই ৰখা নিয়মীয়াকৈ খেলা ধূলা কৰা ব্যক্তিয়ে স্বাস্থ্যকৰ জীৱন যাপন কৰিব পাৰে দেহৰ পেশী হাড় আৰু হাড় শক্তিশালী হয় লগতে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতাও বৃদ্ধি পায় খেলা ধূলা বিভিন্ন ধৰণৰ ৰোগ যেনে উচ্চ ৰক্তচাপ ডায়বেটিছ আদি জীৱনশৈলী কেন্দ্ৰিক ৰোগৰ আকাংক্ষা কমাই দিয়ে দেহত উত্তম ৰক্ত চলাচল আৰু দেহৰ উচ্চ মেতাপলিজিমৰ জৰিয়তে দেহৰ উচিষ্ট পদাৰ্থবোৰ সহজতে নিৰ্গত হয় খেলা ধূলাই মানসিক স্বাস্থ্যত সহায় কৰে খেলা ধূলাই মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় খেলা ধূলাৰ সহায়ত মানসিক চাপ আৰু উদ্বেগ কমাবলৈ সহায় কৰে মানুহে অধিক সময়ে যদি খেলা ধূলাত জড়িত থাকে তেনেহ'লে মানুহৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু মনোসংযোগ উন্নত হয় খেলা ধূলাই মানুহক শৃংখলাবদ্ধ আৰু ইতিবাচক দিশত গঢ়ি তোলাত সহায় কৰে খেলা ধূলাৰ ক্ষেত্ৰত হাৰ জিকাৰ প্ৰসংগত ধৈৰ্য আৰু পৰিস্থিতি মোকাবিলাৰ দক্ষতা শিকিব পাৰে খেলা ধূলাই সামাজিক সম্প্ৰীতি আৰু সম্পৰ্ক উন্নত কৰে খেলা ধূলাৰ জৰিয়তে ব্যক্তিয়ে সমাজৰ সৈতে সমন্বয়ভাৱে চলাৰ শিক্ষা লাভ কৰে দলগতভাৱে খেলা ধূলাৰ জৰিয়তে একে দলৰ সদস্যৰ লগত সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসৰ বিকাশ ঘটে এনেদৰে খেলা ধূলাই বিভিন্ন ধৰণৰ লোকৰ মাজত সংযোগ ঘটায় যি ব্যক্তিগত সম্পৰ্ক দৃঢ় কৰি সেই সমাজমুখেই দৃষ্টিভংগী গঢ়ি তোলে খেলা ধূলাই জীৱনৰ শৃংখলা আৰু শৃংখলাবোধ উন্নত কৰে খেলা ধূলাৰ জৰিয়তে ব্যক্তিয়ে নিয়মিত অনুশীলন আৰু সময়ৰ মূল্য বুজিব পাৰে সময়ানুগতা পৰিশ্ৰম আৰু শৃংখলাবোধ যেনে গুণবোৰৰ বিকাশ ঘটে বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত থাকে তেওঁলোকে জীৱনৰ প্ৰতি অধিক শৃংখলাবদ্ধ আৰু উদ্যমী হোৱা দেখা যায় খেলা ধূলাই আধ্যাত্মিক আৰু মানসিক গুণাৱলী বিকাশত সহায় কৰে খেলা ধূলা এক সুস্থ আৰু সহজ জীৱনশৈলীৰ বাবে প্ৰেৰণা যোগায় খেলাই ব্যক্তিৰ বিভিন্ন ভিতৰত সৎ চিন্তা ভাৱনা সংযম আৰু নিষ্ঠা বিকাশ কৰে দলগত খেলাৰ জৰিয়তে সমমৰ্মিতা আৰু আৱৰ্জনা সহ্য কৰাৰ মনৰ বিকাশ হয় খেলা ধূলাৰ প্ৰভাৱ মাঠু শাৰীৰিক পৰিসৰত সীমাবদ্ধ নহয় ই ব্যক্তিৰ জীৱনলৈ এক সামগ্ৰিক সুস্থতা শৃংখলা আৰু সম্প্ৰীতি কঢ়িয়াই আনে মানুহে ভাৱে শৈশৱৰপৰাই খেলা ধূলাৰ লগত জড়িত থাকিব লাগে আৰু শৈশৱৰপৰাই খেলা ধূলাৰ অভ্যাস গঢ়ি তোলিলে ব্যক্তিগত তথা সামগ্ৰিক জীৱনৰ গুণগত মান উন্নত কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে ই ক্ৰিয়াশীল হৈ উঠে এজন সুস্থ আৰু সুখী জীৱনৰ বাবে খেলৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য গতিকে ক'ব পাৰি যে খেলা ধূলাই মানুহৰ জীৱনৰ সামগ্ৰিক গুণত গুণগত মানদণ্ড উন্নত কৰাত এক ইতিবাচক প্ৰভাৱ পেলায় যাৰ জৰিয়তে মানুহ সকলো ধৰণৰ মানসিক শাৰীৰিক সামাজিক সকলো ক্ষেত্ৰৰপৰাই মানুহক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে ই প্ৰেৰণা আগবঢ়ায়